আমাৰ গাঁৱত শৱ সৎকাৰ সম্বন্ধীয় ধৰ্মীয় আচাৰ অনুষ্ঠানসমূহ হৈছে প্ৰথম দিনা মৃতকৰ বাবে মৃতকৰ ওচৰত প্ৰাৰ্থনা গাই মৃতদেহটো দাহ কৰিবলৈ লৈ যোৱা হয় ইয়াৰ পাছত তিনিদিনৰ দিনা গাঁৱৰ ৰাইজ আহি তিলনি অনুষ্ঠিত কৰে ইয়াৰ পাছত দহদিনৰ দিনা গাঁৱৰ ৰাইজৰ পৰা দুজন লোক আহি ঘৰখনক ঘৰখনৰ পৰিয়ালটোক শান্তি কৰি শান্তি কৰা হয় আৰু ইয়াৰ পাছত এঘাৰ দিনৰ দিনা মৃতকৰ চিৰশান্তিৰ বাবে ঘৰত নাম কীৰ্তন আয়োজন কৰা হয় আৰু বাৰদিনৰ দিনা তৈল স্পৰ্শ কৰা হয় ইয়াৰোপৰিও অসমৰ বিভিন্ন ঠাই বিশেষ বিশেষে নিয়ম আচাৰ অনুষ্ঠানসমূহ বেলেগ বেলেগ হ'ব পাৰে